হয় এই চাৰিআলি দোকানৰ চ'কৰ যে যিখন মাংসৰ দোকান সেই দোকানীজন হয় নে আপুনি অঁ এই মোক অলপ মাংস লগা আছিলে এই এখন মানে কাজ আছিল তাৰ কাৰণে মাংস অলপ লগা আছিল এই ব'হাগৰ চৌব্বিছ তাৰিখলে অঁ মাংস মাংস এতিয়া দাম বা কি চলি আছে কি কি মাংস পায় আপোনাৰ তাত অঁ হয় অঁ অঁ দামবিলাক দামবিলাক কিমান কিমান হয় বা আকৌ নহয় গোটেইখিনিত গোটেইখিনিত মাংসৰ দাম কৈ দিলে অলপ ভাল হয় তাৰমানে মই দেচোন গোটেইখিনিৰ দামটো জানিলে মই কোনটো আনিলে মোৰ মিলিব মই মিলাব পাৰিম সেইখিনি

হয় হয়

এনেই ধৰি লওক কাজখনত মানে বহুত মানুহ নাথাকে তথাপিও ডেৰশ দুইশজন মান হ'ব আৰু যদি ব্ৰইলাৰ আনো কিমানমানৰ লাগিবনো মাংস

অঁ অঁ দামটো কিমান হ'ব ব্ৰইলাৰৰ দুই ডেৰশ মানুহ অঁ দুই ডেৰশ মানুহ কিমান মান হ'বগে পইচাটো হয় হয় হয় অঁ অঁ ঠিক আছে দিয়ক যদি তাৰমানে হেৰি কৰে এই মানে মিলে মানে মই ব্ৰইলাৰ নহ'লেও ছাগলী হ'লেও আনিম যদি অলপ মানে মিলাই গোটেইবিধ নহ'লেও কি দুইবিধমান আনিম আৰু অলপ মানে হেৰি ডিচকাউণ্টৰ দিনা এনেই আপোনাৰ এনেই আহি দি যাব পৰা সুবিধাটো নাথাকিব নেকি বাৰু ডেলিভাৰী দিব পাৰিব নেকি বাৰু অঁ ফীজটো দিব লাগিব আৰু আহিলে লৈ আহিলেটো ফীজটো দিবই লাগিব

অঁ অঁ বাৰু ঠিক আছে মই আপোনাৰ লগত মানে কানেকচনটো কৰিম কি ক'লে অঁ ঠিক আছে মই বাৰু হিচাপটো আপোনাক মানে দি দিম আৰু সেইমতে যদি মই যাব নোৱাৰোঁ হোম ডেলিভাৰী দি দিব আৰু তাৰ দুপইচা লাগে যদি দি দিম বাৰু মই আপোনাক লগ কৰি আছোঁ বাৰু অ ঠিক আছে দিয়ক বাৰু